অঁ হেল্ল' হয় বাইদেউ মই ৰীতা দাস হয় বাইদেউ এনে আপোনাক বা কি কোৱালিটিৰ লাগে কি ধৰণৰ মেখেলা চাদৰ লাগে পাট মুগা লাগে নে নে চিম্পুল লাগে নুনি পাটৰবিলাকো আছে তিনি হাজাৰৰো আছে দুই হাজাৰৰো আছে কম মানে কিমান কম কৰিম এশ দুশমান কম কৰিব পাৰিম তাতকৈ বেছি কৰিব নোৱাৰিম মোৰ একো লাভ নহয় ডাইৰেক্ট আচল পাটবিলাকতো বিছ আছে পঁচিছ আছে পঁচিছ হাজাৰ আছে আৰু ডুব্লিকেট পাতবিলাক সাত হাজাৰ ছয় হাজাৰ আঠ হাজাৰ এনেকুৱা আচলবিলাকত পঁচিছ ত্ৰিছ হাজাৰ হয়

নাই ইমান কমাব নোৱাৰি আজিকালি বহুত সূতাৰ দাম হৈছে আৰু বোৱনীবিলাকে বহুত পইচা লয় ন' সেইকাৰণে মই কমাই দিম বাৰু বেছি নহয় অকণমান দাম দৰ কৰি হেৰি কৰিম সেইবিলাকতো আছে দাম তিনি হেজাৰ চাৰি হেজাৰ আপুনি যদি ডুব্লিকেট পাটটো লয় মই আঠ হাজাৰত দিব পাৰিম কিন্তু আচলবিলাকত অৰিজিনেল আৰিজিনেলবিলাক পঁচিছ হাজাৰ পঁচিছ হাজাৰত মই বৰ বেছি এক হাজাৰ বা দুহেজাৰ কমাই দিব পাৰিম তাৰপিছত নোৱাৰিম বিছ হেজাৰত নহ'ব বাইদেউ নাই মোক আপুনি তেইছ কৰি দিব হ'বচোন আহিব আপুনি মোৰ দোকানত আহিব নহয় বাইদেউ আপুনি আপুনি আহিবচোন মোৰ দোকানত আহিব নহয় আপুনি আহিব এপাক মোৰ দোকানত হ'ব বাৰু কিবা কৰি দিম আৰু মই অঁ আহিব